অঁ দাদা এই দোকান খোলা আছে নেকি এই মই এই চিনি পাব ৰ'ব দেখিলে চিনি পাব গধূলিকে যাম অঁ দোকান খোলা আছে নে নাই

অঁ অঁ অঁ এই কি কি আছেনো ফল চল অঁ আৰু

কল কি মালভোগ কল নে ভাল মালভোগ কল নাই ভাটিবেলাই যাম বাৰু মই এই মানে কি ঘৰত পূজা আছিল অলপ ফল চল লগা আছিল অঁ বেছিকে লাগিলে দামটো কম হ'ব মোক লাগিছিল আপেল লাগিছিল ক'ৰবাত পাঁচ কিলোমান আপেল ভালটোৱে লাগিব বাৰু অঁ আৰু নাচপতি নাচপতি ভাল নে নাচপতিবিলাক পকা নে অঁ আপেল আপেল পাঁচ কিলোমান লাগিব অঁ দাম বেছি নেকি অঁ অঁ এই আৰু এই কুইহাৰ কুইহাৰ লাগবু কুইহাৰ ভাল কুইহাৰ আছে লাগিব আৰু পকাই চকাই নহয় মিঠা অঁ তাৰপিছত নাচপতিটো ভাল হ'লেহে ল'ম দে নাচপতি ভাল ভাল ন নাচপতি বেছি নালাগে নাচপতি নাচপতি সিমান মানেই দিব পাঁচ কিলোমানেই দিব মই গধূলি গ'লে পাম ন অঁ গধূলি যাম বাৰু মই গধূলি চাব লাগিব বস্তুখিনি চাই কিনে আনিব লাগিব অঁ নাচপতি কেই কেই টকা হেৰি থকা বুলি কৈছিল এশ বিছ টকা এই বহুত দাম দেখোঁ এ অঁ আকৌ ভাল নহ'ব না অঁ ঠিক আছে মই গধূলি যাই আছোঁ দিয়ক